ঐ ক এ আছোঁ এনেই কিনো কৰিবি খালোঁ খালোঁ তই অঁ অঁ অঁ যাম আকৌ কেলৈ নেযাম আকৌ ওৱা কে কেলৈ ছাৰহঁতক জনোৱাই নাই নেকি এতিয়ালৈকে অঁ উ মই দুদি মই মই দুদিন কলেজ নগ'লোঁ তাৰমানে তহতি একোৱে নকৰিলি এই আমাৰ যে লগৰখিনি একো অৰ্থ নাই মানে দেই সঁচাকৈ অঁ হেৰি কৰিব লাগিব কাইলৈ যাম মই কলেজ হেৰি কৰিম কাইলৈ কাম এটা কৰিম অঁ এ এইটোৱে গম পালোঁগৈ আৰু গম পাইছোঁ হেৰি কাইলৈ তেন্তে দৰ্খাস্তখন দি দিম পাৰিম সেইটো সেইটো কাম নোৱাৰিম নি আৰু অ' আমানে তই তাৰমানে নোৱাৰ হৈছেগৈ হ'ব দে মই লিখি লৈ যাম চিন্তা কৰিব নেলাগে ক

হ'ব হ'ব ভয়াতুৰটো হ'ব চিন্তা কৰিব নেলাগে হ'ব দে অ' এই ইমা হ'ব হ'ব ইমান চিন্তা কৰি থাকিব নেলাগে দে মই কাইলৈ দৰ্খাস্তখন লিখি লৈ যাম এতিয়া ইমান কথা পাতি নাথাকোঁ হ'ব দে কাইলৈ কাম কৰিম হ'ব হ'ব হ'ব